হেল্ল' অঁ অঁ অঁ কওক

অঁ অঁ

অঁ অঁ আপুনি ক'ৰ অঁ হেৰি আকৌ তেলীয়াপতিৰপৰা তেলীয়াপতিত উঠিব অ'টোত তাত ল'ব বিছ টকা তাৰপৰা তেলীয়াপতিত নামি কেনে সেইফালে মানে ডাইৰেক্টো যাব পাৰি তাৰপৰা তাত এই ষ্টেণ্ডত ৰৈ কেনে অ'টোটো যাব পাৰি তাৰপৰা ল'ব ডিব্ৰুগড়লৈকে ত্ৰিছ টকা তাত মানে তাত ছুপাৰ তাতো ধৰিব পাৰি তাৰপৰা অনলাইন হেৰি কি বুলি কয় টিকেট কাটি কেনে তাৰপৰা ছশ টকামান ল'ব ভাড়া তাৰাপৰা এনেই ছুপাৰত যাব পাৰি মানে এনে মানে লাইনবাছতো যাব পাৰি মানে ৰখি ৰখি যাব লাগিব ডিব্ৰুগড়ৰপৰা যোৰহাট শিৱসাগৰ তাৰপৰা নগাঁও সেইবিলাক আৰু এনেকৈ ৰৈ ৰৈ যাব লাগিব আৰু তাৰপৰা ভাড়াটো ছশ এহেজাৰমান পৰিব আৰু তাত অঁ খোৱা বোৱা তাত ৰখাই দিব তাত খাই ল'ব ধাবা চাবাবোৰত ভাত চাত তাতে পাব অঁ তাতে আকৌ ট্ৰেইনতো যাব পাৰিব আৰু প্লেনতো যাব পাৰিব প্লেনত এই হেৰিয়ত ডিক এই ডিকমত উঠিব লাগিব হাঁ অঁ অঁ অঁ প্লেনত গ'লে অকমান ভাড়াটো বেছি ল'ব আৰু দহ হেজাৰমান ল'ব তেতিয়া আকৌ সোনকালে পাবগৈ গৈ কেনে তাত ষ্টেণ্ডত ৰখায় কেনে তাত আৰু থাকিবগৈ আৰু হেৰিয়ত কি বুলি কয় হেৰি ভাড়ঘৰ ভাড়া লৈ থাকিব লাগিব নহ'লে হোটেলত এদিন লৈ ল'লেও হ'ব আৰু হোটেলত ভাড়া দিব লাগিব

অঁ অঁ হয় হয় তাত ভাড়া কেঁচা কেঁচাৰূম হ'লেতো কমতিয়ে হ'ব বাৰু আৰু তাৰপৰা পকাৰূম হ'লেতো অকমান দামটো লাগিব বাৰু ভাড়াঘৰ ভাড়াটো হাজাৰমান পৰিবগৈ আৰু

অঁ অঁ অঁ অঁ হ'ব